বৰ্তমান অসমীয়া ভাষাটো আমাৰ বিলুপ্তিৰ পথত প্ৰায়ে আজিকালি ইংৰাজী যিবিলাক শিক্ষা দিয়া হয় সকলো ইংৰাজ স্কুলবিলাকতো ইংৰাজী শিক্ষাই প্ৰৱৰ্তন হৈছে সৰু ল'ৰা ছোৱালীবিলাককো ইংৰাজীতে আজিকালি নাম লগাবলৈ লৈছে আগতে আমি নাম লগাম বুলি কওঁ ইস্কুলত কিন্তু আজিকালি এডমিশ্যন বুলি ক'লেহে বুজি পোৱা হৈছে

কিন্তু আজিকালি ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালীবিলাকেও মানে ইস্কুললৈ যাওঁ বুলি নকয় ইস্কুললৈ গৈ

অসমীয়া ভাষাৰ ইস্কুললৈ নিবলৈ মন নকৰে ইংৰাজী ভাষাৰ ইস্কুললেহে নিবলৈ মন কৰে সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাকেও আজিকালি ইংৰাজী ভাষাটো ক'বলে বেছিকৈ আগ্ৰহ কৰে একতা সৰু ল'ৰা ছোৱালীয়েও আজিকালি কিবা এটা ঘৰত কথা ক'লেও কাম কাম

আগতে নাছিলোঁ ইস্কুলত তেনেকৈ কিন্তু আজিকালি ইংৰাজী ইস্কুলত নোপঢ়োৱালে ল'ৰা ছোৱালী একেবাৰে মান

আৰু গাঁৱে ভূঞা গোটেইবিলাক যিমান ইস্কুল হৈছে চব এতিয়া ইংলিছ মিডিয়ামতে

টিচাৰ আৰু আমাৰ আগতে শিক্ষকক মাষ্টৰ বুলিয়েই কয় কিন্তু আজিকালি টিচাৰ এনেকৈ কৈ পেলাই তাৰমানে ইংৰাজীটোহে বেছিকৈ প্ৰচলন হৈছে আৰু সেইটো হৈ থাকিলে আমাৰ অসমীয়া শব্দটো বিলুপ্ত হ'বই গতিকে আমি অসমীয়া শব্দটো লুপ্ত হ'বলৈ নিদি ইংৰাজী শব্দটোহে লুপ্ত কৰিব লাগে আৰু আগৰ মেখেলা চাদৰ পিন্ধে

অসমীয়া সাজপাৰক মানুহে ইটিকিং কৰিবলেহে লৈছে আজিকালি শাৰীখন পিন্ধিলেহে ভাল আৰু চুলি কটা পৰা আদি কৰি ফেশ্বন বিলাকো হ'ল চব ইংৰাজী গতিকে আমি এইটো ইংৰাজী শব্দটো বৰ সুবিধা বুলি নাভাবোঁ অসমীয়াটো হ'লেহে আমাৰ যেনিবা চববোৰ ঠিকে থাকিব নহ'লে অসমীয়া ইয়াতে নাইকিয়া হ'ল